অসমীয়া ভাষাটো যদিও স্কুল কলেজত আছে বা ল'ৰা ছোৱালীয়ে নিজৰ মাতৃভাষাটো শিকিছে মিডিয়াত অসমীয়া ভাষাটোৱে সিমানখিনি প্ৰাধান্য পোৱা দেখা নাযায় কাৰণ আমি বাহিৰত গৈ আমি যেতিয়া বাহিৰত গৈ হিন্দীটো বুজি পাওঁ বা ক'ব পাৰোঁ কিন্তু বাহিৰৰ মানুহে আমাৰ অসমত আহি অসমীয়াখিনি বুজিও নাপায় ক'বও নোৱাৰে গতিকে মই ভাবোঁ যে অসমীয়া ভাষাটোৱে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সিমানখিনি প্ৰাধান্য পোৱা নাই যদি সকলোৱে মানে স্কুল কলেজত বাধ্যতামূলক হয় তেতিয়া সকলোৱে শিকি অসমীয়া বাই অসমীয়া ভাষাটো বাহিৰৰ মানুহে আহি ক'ব পাৰিব আৰু আমাৰ অসমীয়াখিনিয়েও ভালদৰে ক'ব পৰা হ'ব